অঁ মই ববীয়ে কৈছোঁ কওকচোন বাইদেউ অঁ যোৱাবাৰ অঁ এইবাৰ আমাৰ সেই ক'লা জহা ধান ভালেই হৈছিলে বাৰু আপোনাক কিমান লাগিব অঁ অঁ আপুনি ল'ব পাৰিব আমাৰপৰাই এইটো অলপ আপুনি হেৰি দ'মোৰিয়া মাটিতে কৰিব লাগিব এইটো শালি ধানতে পৰেগৈ ন আপুনি

অঁ আপুনি আহিব লৈ যাব পাৰিব আমাৰপৰাই হ'ব দিয়ক নহ'লে